ব্যৱসায়ত সফল হ'বলে আচলতে বহুখিনি গুণেই দৰকাৰ বুলি ভাবোঁ সেই গুণৰ ভিতৰতে প্ৰথমে যোনজনে ব্যৱসায় কৰে হয় এজন প্ৰথমে ব্যৱসায়ৰ প্ৰতি থাকিব লাগিব তেওঁ সেই ব্যৱসায়টো যে নিজৰ কৰ্ম বা নিজৰ মনটো কৰি ব্যৱসায়ৰ প্ৰতি আগবাঢ়ি যাব লাগিব ব্যৱসায়ৰ লাভ লোকচান লোকচানৰ কথা প্ৰথমে নাভাবি তাৰ কৰ্মই কৰণীয় কৰ্মখিনি কৰি কৰণীয় কামখিনি কৰি আগবাঢ়ি যাব লাগিব ব্যৱসায় যি যি ব্যৱসায় নকৰক লাগে তাৰ সম্পূৰ্ণ জ্ঞানখিনি জানি ল'ব লাগিব বা কোনটো ব্যৱসায় কৰিলে কিমান বা লাভৱান হ'ম কিমান বা লোকচান লোকচান হ'লেও আমাৰ কিমান কিনিবা লোকচান হ'ব তাৰ প্ৰতি আগেয় সজাগ হ'ব লাগিব ব্যৱসায় এটা কৰিবলৈ হ'লে যি ব্যৱসায় কৰি সেই ব্যৱসায়খিনি জ্ঞান জ্ঞান তুলনামূলক মানে সম্পূৰ্ণকে জানি ল'ব লাগিব সফল হ'লে বা ব্যৱসায় এটা পতকে হঠাতে যদি ব্যৱসায়ত যি অসফল হ'বলৈ ধৰে তাৰ ক্ষেত্ৰত ধৰি ৰাখিবলে কিখিনি কৰিব লাগিব সেইখিনিও জানি ল'ব লাগিব ব্যৱসায় ব্যৱসায়টো কৰিবৰ কাৰণে নিজৰ মূলধনৰ মূলধন থাকিব লাগিব মূলধনৰৰ উপৰিও নিজৰ যিখিনি কৰৰণীয় কাম সেইখিনিতো কৰিব লাগিব ব্যৱসায় সফল হ'বলৈ হ'লে নিজেই নিজেই নিজেই আগবাঢ়ি কিখিনি কৰিলে আমাৰ সফল হ'ব নিজৰ মনটো ডাঠ কৰি ৰাখিব লাগিব মনৰ লগতে নিজে হাতে কামে লাগি হাতে কামে লাগিব লাগিব হাতে কামে লগাৰ উপৰিও অকল বজাৰ নিজৰ ব্যৱসায়টো কৰিমেই বা কি বজাৰ ক'ত বিকাশ হ'ব কিমানখিনি হ'লে কিমানখিনি লাভ হ'ব কিমান ব্যৱসায়ৰ বজাৰ এখনো ঠিক কৰি ল'ব লাগিব তাৰ সময়সীমা দিব লাগিব ব্যৱসায়ৰ কৰিলে তাৰ বিক্ৰেতাৰ বা কিমানত বিকিব বা বিক্ৰেতাৰ বিক্ৰেতাৰ বিক্ৰেতা আৰু প্ৰতি সজাগ হ'ব লাগিব কিমান সময়ত বিকিব কিমান বিক্ৰী কৰিলে কিমান কি লাভৱান হ'ব ব্যৱসায়টো কৰি কৰি থাকিব লাগিব ব্যৱসায় এটা ব্যৱসায় কৰিবলৈ হ'লে মানে অলপ কৰি অলপ ব্যৱসায় কৰি এৰি দিলে কোনো ব্যৱসায় সফল হ'ব নোৱাৰিব ব্যৱসায় যদি যদি এই কোনো এটা ব্যৱসায় যদি কোনো এটা ব্যৱসায় যদি ধ্বংস পথলৈ আগবাঢ়ে সেই ধ্বংসৰ মূল কাৰণ নিজেই জানিব লাগিব যাতে কোনটো কি কাৰণেনো ব্যৱসায়টো তাৰমানে সফল হ'ব পৰা নাই সেইটো তাৰমানে সেইটো জানিব লাগিব এটা ব্যৱসায় কৰিবলৈ হ'লে সদায় সদায় সেইখিনি জ্ঞান থাকিব লাগিব যদি জ্ঞান নাই আনৰ পৰামৰ্শও ল'ব লাগিব লগতে লগতে পৰামৰ্শ লগতে মোবাইলৰ ইউটিউবৰ বা আজিকালি চাৰ্ছ কৰিলে কি হয় কি নহয় কোন ব্যৱসায়ত কিমান প্ৰফিট আছে সেইটো চাই ল'ব পাৰিব মুঠতে অলপমান জ্ঞানৰ লগতে এই জ্ঞান থাকিব লাগিব বা কিবা এটা ব্যৱসায়ত যি ব্যৱসায় নহওক লাগে প্ৰত্যেক ব্যৱসায় প্ৰথমৰ আৰম্ভণিৰ পৰা শেষলৈকে ব্যৱসায়টোত কেনেদৰে জড়িত হৈ থাকিব লাগিব ব্যৱসায়ৰ লগত কেনেকে ব্যৱসায়টো কেনেদৰে কৰিলে কেনেদৰে কৰিলে কেনেদৰে কৰিলে সফল হ'ব সেইটোতো জানিবই লাগিব ব্যৱসায় হ'ল মানুহৰ প্ৰত্যেক মানুহে নিৰ্দিষ্টকে এটা হ'লেও ব্যৱসায় কৰে এইটো ব্যৱসায় বেয়া হ'ল বা কি কাৰণেনো সফল হ'ব নোৱাৰিলে সেই এটা ব্যৱসায় কৰিলেহে চালি জাৰি চালেহে গম ব্যৱসায়ত যোনজনে কৰে যাৰ ব্যৱসায়টো কৰিব কি ব্যৱসায় কৰিব এইটো প্ৰথম কি ব্যৱসায় কৰিব সেইটো ব্যৱসায় কৰাজনে বুজি ল'ব লাগিব আৰু তাৰ দাৰ দম বা কিমানখিনিত কি হ'ব সেইটোতো নিজেই জানি ল'ব লাগিব পতকে ব্যৱসায় এটা কৰিলে নজনাকে তেতিয়া নাজানি নুশুনি আনে কৰা দেখিলে ব্যৱসায় কৰিলে নহ'ব তাৰ প্ৰশিক্ষণ লৈ ল'বলৈ কিছুমান ব্যৱসায় প্ৰশিক্ষণ ল'বই লাগিব প্ৰশিক্ষণ নহ'লে ব্যৱসায় সেই ব্যৱসায় সফল নহ'বও পাৰে এই ক্ষেত্ৰত ওচৰ জনা অভিজ্ঞ লোকৰপা সুধিব লাগিব যিয়ে ব্যৱসায় হওক লাগে আৰু গোটেই গোটেইখিনি জনাটো প্ৰয়োজন ব্যৱসায় ব্যৱসায়িক ব্যৱসায়ীৰ সেনেদৰে নিজৰ গুণাগুণ চবৰে বেলেগ বেলেগ প্ৰত্যেকটো ব্যৱসায় একেই লাভৱান হ'ব সেইটো সেইটো কোনো কথা নাই